হেল্ল' দিলদাৰ হয়নে আপোনাক সেইদিনাখন কৈছিলোঁ যে আমি সোমবাৰে পদুমনি থানলৈ যাম বুলি আমি বেছি কেইজন নহয় মানুহ এতিয়া মা মই ভাইটি আৰু বায়ে যাম চাগৈ আৰু বৰমাহঁতৰ বৰমা নহ'লে সিহঁতৰ ছোৱালীজনী যাব চাগৈ এজনী চাৰি পাঁচজন হ'ব এনেই আপুনি টেম্পোত গ'লে আপুনি কেনেকৈ লয় ভাৰাটো তালৈকে আৰু আপুনি যদি আপোনাৰ গাড়ীখন আনে তেতিয়া কেনেকৈ লয় অ হয়নি আপুনি হেৰি কৰিব মোক এবাৰ ভালকৈ জনাবচোন কিমান কিমান ভাৰা হ'ব মানে কিমান কিমান ল'ব আপুনি গাইপতি ল'বনে মানে এজন এজনকৈ নে আপুনি মুঠকৈ গোটেইটো মুঠকৈ মিলাই ল'ব আপুনি মোক জনাবচোন আপুনি হ'ব বাৰু আপুনি এতিয়া ব্যস্ত আছে যদি এতিয়া ক'ব নালাগে বাৰু আপুনি গধূলিকৈ মোক জনাব ফোন কৰিলেই হ'ব অ হ'ব দিয়ক